আমাৰ ইয়াত সঘনাই হোৱা মেলাসমূহৰ ভিতৰত বহাগী মেলা শাৰদীয় মেলা আৰু ভোগালী মেলা সেইসমূহ অনুষ্ঠান সঘনাই হোৱা দেখা যায় সেইসমূহ মেলা আমাৰ

বিভিন্ন ধৰণৰ সামগ্ৰীৰ উপলব্ধ হয় আমাৰ গোটৰ সদস্যাসকলে বহু কষ্টৰে সেই মেলাসমূহত অংশগ্ৰহণ লৈ কিছুমান সামগ্ৰী তাত প্ৰস্তুত কৰি উলিয়ায় আৰু সেইসমূহ বিক্ৰী কৰি নিজে স্বাৱলম্বী হয় সেই সামগ্ৰীসমূহৰ ভিতৰত হৈছে পিঠাপনাৰপৰা আদি কৰি শাক পাচলি কাপোৰ নিজে বোৱা চাদৰ মেখেলা গামোচা আৰু বিভিন্ন ধৰণৰ পুতলাজাতীয় নিজ হাতেৰে তৈয়াৰী কৰা সামগ্ৰীসমূহ উপলব্ধ হয় আৰু সৰুৰপৰা ডাঙৰৰলৈকে সকলোৱে সেই মেলাত গৈ সেই বস্তুসমূহ কিনি আনন্দ উপভোগ কৰে এটা এটা ঋতু অনুসৰি সেই মেলাসমূহ আয়োজন কৰা হয় ঠিক সেইদৰে ৰঙালী মেলাত যিখিনি ৰঙালী বিহুত দৰকাৰী সামগ্ৰীসমূহ উপলব্ধ হয় গামোচাৰপৰা টঙালি টঙালিৰপৰা আৰম্ভ কৰি পিঠা দৈ চাউল চিৰাৰপৰা সকলোখিনি বস্তু উপলব্ধ হয় আৰু সকলোৱে সমূহ বস্তু তাৰপৰাই ক্ৰয় কৰি নিজৰ ঘৰলৈ আনে আৰু ঠিক সেইদৰে ভোগালী মেলাটো হাঁহ কোমোৰাৰপৰা আৰম্ভ কৰি বৰা চাউল গুৰ দৈৰপৰা সকলোখিনি সামগ্ৰী তাতেই উপলব্ধ হয় আৰু সেইসমূহ ক্ৰয় কৰিয়েই বিহুৰ আয়োজন কৰে শাৰদী মেলাতো ঠিক সেইদৰে সকলোখিনি বস্তু তাৰপৰাই সংগ্ৰহ কৰে আৰু সকলো বয়সৰ মানুহেই তালৈ যায় আৰু আনন্দ উপভোগ কৰে গ্ৰন্থমেলাও হয় গ্ৰন্থমেলাতো বিভিন্ন ধৰণৰ

বিভিন্ন ধৰণৰ বস্তু পোৱা যায় যিবোৰ বস্তু আমি দোকানসমূহত নাপাওঁ সেইবোৰ আমি মেলাসমূহত উপলব্ধ হোৱা দেখা যায় সেয়েহে মানুহবোৰৰ যোৱাৰ ধাউতিও বাঢ়ে যে নোপোৱা বস্তু এটা মেলাসমূহতে আমি বিচাৰিলে পাম আমাৰ মেলাসমূহৰ উদ্দেশ্য হৈছে গাঁৱে গাঁৱে এনেকুৱা এখন মেলা অনুষ্ঠিত কৰি আমাৰ পিছ পৰি থকা মহিলাসকলক স্বাৱলম্বিতা কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে তিনিখনকৈ মেলা আমাৰ গোটসমূহৰদ্বাৰা আয়োজন কৰা হয় সেই গোটৰ সদস্যাসকলেই বহু কষ্টৰে সেই মেলা আয়োজন কৰি নিজৰ স্বাৱলম্বিতাৰ পথ নিজে উলিয়ায় সেয়েহে প্ৰতিগৰাকী মহিলাই যাতে কোনো অৰ্থৰ অভাৱত পিছ পৰি নাথাকে সেই মেলাৰদ্বাৰা বস্তু বিক্ৰী কৰি নিজৰ স্বাৱলম্বী হোৱাৰ পথ বাছি লয় প্ৰতিটো মেলাৰ উদ্দেশ্য বেলেগ বেলেগ সেয়েহে প্ৰতিগৰাকী মহিলাই নিজৰ কাম বন কৰাৰ উপৰিও সেই মেলাত গৈ উপস্থিত হৈ সেই তিনিদিন বিভিন্ন কষ্টৰে নিজৰ দোকানখন চলাই নিজৰ অৰ্থ উপাৰ্জন কৰে সেই মেলাত সমপৰ্যায়ৰ মানুহ বুলি ক'বলৈ সৰুৰপৰা ডাঙৰলৈকে সকলো মানুহেই সেই মেলালৈ যায় আৰু বিভিন্ন ধৰণৰ সামগ্ৰী তাত পোৱা যায় কাৰণেই আনিবলৈ যায় আৰু বিভিন্ন অনুষ্ঠানো হয় সেইবোৰো চাব পাৰে তাত কোনো বয়সৰ সীমা নাথাকে প্ৰতিজন মানুহেই যাব পাৰে সেই মেলালৈ আৰু তাত কোনো নিয়ম নীতি বন্ধা নাথাকে সেয়েহে আমিও প্ৰতিখন মেলাতেই নিজক তাত সময় দি আমি মেলাসমূহ সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ সহায় কৰোঁ